অঁ কওকচোন কোনো অঁ মই দীক্ষান্তৰ মাক হয় নেকি গমতো পোৱা নাই মইতো বহী দিয়াই গম নাপাওঁ দেখোন অহ্ আমাৰতো ঘৰত টিউছনো আছে শিকাওতো আমি কিন্তু সি বদমাছে কৰেনে কি কৰিম আৰু আমি আমিতো বহুত হয় নেকি এই কি ক'ম ল'ৰাটোক মানে বুজাই বুজাই তৰণি নাই বহুত বেয়া হৈ গৈছে কথা নুশুনে ইমান টিউছন দিছোঁ দুটাকৈ টিউছন আমিতো দিয়কচোন শিক্ষঙেইতো ঘৰত শিক্ষঙৰ টিউছনো আছে কিন্তু বাইদেউ সি বা কিয় এনেহেন মানে অলপ মোবাইল চাই সেয়ে দুখ সেইটোৱেতো দিগদাৰ এইটো বৰ দিগদাৰ হৈছে ল'ৰাটো